আন ধৰ্মৰ লোকৰ সৈতে বিয়া বাৰু সম্পৰ্ক হ'ব লাগে বুলি ভাবেনে বুলি ইয়াত প্ৰশ্ন এটা আপোনালোকে কৰিছে কিন্তু এটাই কথা আমি ভাবোঁ আন ধৰ্মৰ লগত বিয়া বাৰু সম্পৰ্ক ৰখাটো বিচাৰোঁ কিন্তু তাতে এটা কথা হ'ল আন ধৰ্মৰ লোকসকলৰ খাদ্যৰ কিছুমান চিত্ৰ থাকে যেনে গুৰুজনাই কৈছিল শংকৰ গুৰুৱে কৈছে যে অন্ন যোনে যোনেই নকৰে বিচাৰ জাতি কুল হৈল ভ্ৰস্ত গতিকে সেই সেইসকলৰ যি নেকি মানে খাদ্য সেই খাদ্য আমাৰ অসমৰ বা গুৰুজনাৰ খাদ্যৰ লগত নিমিলে সেইকাৰণে এইখিনিতে অকণমান কেৰুণ যেন আমি ভাবোঁ এই বিষয়ে আমি বহলভাৱেৰেও চিন্তা কৰিবলগীয়া হৈছে যে এইটোৱেই চিন্তা কৰিবলগীয়া হৈছে যে এতিয়া ধৰি লওক জৈন ধৰ্ম খ্ৰীষ্টান ধৰ্ম হিন্দু ধৰ্ম মুছলিম ধৰ্ম বিভিন্ন ধৰ্ম আছে বিভিন্ন ধৰ্মৰ লোকসকলৰ ধৰ্ম বেলেগ বেলেগ ৰীতি নীতিও বেলেগ বেলেগ খাদ্য সম সামগ্ৰীও বেলেগ বেলেগ সেয়েহে আমাৰ অসমত অসমীয়া অসমত হিন্দু ধৰ্মৰ যিখিনি ৰীতি নীতি হিন্দু ধৰ্মৰ ভিতৰত আমাৰ বিয়া পতাটো কোনো তাত মতানৈক্য নাই যি কাষ্টেই নহওক আমি বিয়া পতাত কোনো বাধা নাথাকে কিন্তু আন ধৰ্ম ধৰি লওক মুছলিমৰ লগত বিয়া পতাটোত অলপমান অসুবিধা থাকে তেওঁবিলাকৰ খাদ্য সামগ্ৰীত অলপমান কেৰুণ আছে খ্ৰীষ্টানৰ লগত কেৰুণ আছে জৈন ধৰ্মৰ লগত কেৰুণ আছে এনেধৰণে বিভিন্ন ধৰ্মৰ লগত কিছুমান কেৰুণ থকাৰ কাৰণেই এই বিষয়ত আমি এটা মতটো দিয়াত অকণমান অসুবিধা যেন অনুভৱ কৰিছোঁ যাইকি নহওক য গুৰুজনাই যি কেইবা বাৰ বৈষ্ণৱক লৈ ধৰ্ম প্ৰচাৰ কৰিছিল শংকৰ গুৰুৰে বাৰজন বৈষ্ণৱক লৈ ধৰ্ম প্ৰচাৰ কৰিছিল ইয়াত প্ৰত্যেক জাতিৰ ধৰ্মই আছিল সেয়ে সেই সম্পৰ্ক মতে চাবলৈ গ'লে তাত আমি একেলগে বহি খোৱাটো একেলগে থকাৰ মেলাটো কোনো বাধা নাই কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত যথেষ্ট অকণমান অসুবিধা এটাত পৰিবলগীয়া হয় কাৰণ বিয়া বাৰুত যে বিয়া পতা কিছুমান ৰীতি নী নীতি থাকে যেনেধৰণে হিন্দু ধৰ্মৰ বিবাহ বিধি যেনেকুৱা মুছলিমৰ সেইটো বিবাহ বিধি তেনেকুৱা নহ'বও পাৰে খ্ৰীষ্টান ধৰ্মৰ নহ'বও পাৰে বা অন্যান্য ধৰ্মবিলাকৰ তেনেকুৱা নহ'বও পাৰে সেই ক্ষেত্ৰত অলপ অসুবিধাই দেখা দিব পাৰে গতিকে এই অসুবিধাখিনি দূৰ কৰিবৰ কাৰণে গুৰুজনাই আমাক যি দিছিলে কি বুলি গুৰুজনাই দিছে পুনৰ আমি ক'ব বিচাৰিছোঁ যে অন্ন যোনে যোনে নকৰে বিচাৰ জাতি কুল হৈল ভ্ৰস্ত গতিকে সেই ক্ষেত্ৰতে আমি অকণমান এই বাণীমতে এই গুৰুজনাৰ যি নিৰ্দেশ বা এই বাণীমতে আমি অলপ অসুবিধা অস্ৱস্তিবোধ কৰিবলগীয়া হৈছে যাইকি হওক পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আমি চিন্তা চৰ্চা কৰিম বুলি ভাবিছোঁ কাৰণ আমি বহল দৃষ্টিৰে চাবলৈ গ'লে বিয়া পতাটোত কোনো বাধা নাথাকে কিন্তু ৰীতি নীতিবিলাকৰ ক্ষেত্ৰত খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত লৈ পেলাইহে আমাৰ যথেষ্ট অসুবিধাত পৰিবলগীয়া হৈছে যাইকি নহওক আমি এই ক্ষেত্ৰত আমি মানে মতামত দি দিব বিচাৰিছোঁ যে এনেধৰণে দিব বিচাৰিছোঁ বিভিন্ন ধৰ্মৰ বিভিন্ন লোকৰ যি ধৰ্ম সেইসকলৰ ধৰ্ম ৰীতি নীতিত আমাৰ কোনো তাত মতানৈক্য নাই বা বেয়া ভাৱ নাই কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত লৈ বা সন্তান জন্মৰ ক্ষেত্ৰত লৈ তাতো কোনো মতানৈক্য নাই কিন্তু খাদ্য সামগ্ৰীতো যথেষ্ট আমাৰ মতানৈক্য আছে খোৱা বোৱাৰ পৰা ধৰি যথেষ্ট আমাৰ মতানৈক্য আছে গতিকে আমাৰ হিন্দুত আমাৰ গুৰুজনাই কেৱল নিৰামিষ আহাৰৰ বাদে অন্য আমাৰ আহাৰ ভক্ষণ কৰাটোত আমাৰ নিষিদ্ধই কৰিছিলে গতিকে সদায় নিৰামিষ আহাৰ আমাৰ অসমত গুৰুজনাই দি থৈ যোৱা বৈষ্ণৱ ধৰ্মৰ লোকসকলৰ যি আহাৰ এই আহাৰ হৈছে নিৰামিষ আহাৰ নিৰামিষ আহাৰটোত লৈ পেলাই কোনো দ্ৱিমত আমাৰ নাই যি কাষ্টই নহওক অসমত যিমান কাষ্ট আছে যিমান কাষ্টই নহওক সকলো কাষ্টই আমাৰ নিৰামিষ আহাৰেই ব্যৱহাৰ কৰে আৰু সেইমতে তাত বিয়া বাৰু পতাটো কোনো নিয়ম নাই কাৰণ এই হেৰি বাধা নাই কাৰণ নিয়ম নীতি একেটাই আমাৰ বিবাহ বিধিৰ যিবিলাক নিয়ম নীতি বিবাহ বিধি সমগ্ৰ অসমত গুৰুজনাই যি বিবাহ বিধি প্ৰচলন কৰিছিল সেই বিবাহ বিধিমতে এতিয়া আমাৰ জাতি বৰ্ণৰ কোনো কথা নাই সেইমতে বিবাহ বিধি চলি আছে বা বিভা বিবাহ সেইমতে হৈ আছে গতিকে এতিয়া আমাৰ আন ধৰ্মৰ লগত বিবাহ বিধিৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আছে কাৰণ হিন্দু ধৰ্মৰ যিখন বিবাহ বিধি এই বিবাহ বিধিখন মুছলিম ধৰ্মৰ বিবাহ বিধিৰ লগত নিমিলে বা খ্ৰীষ্টান ধৰ্মৰ লগত নিমিলে বা জৈন ধৰ্মৰ লগত নিমিলে গতিকে এতিয়া শংকৰাচাৰ্যই যি ধৰ্ম শংকৰাচাৰ্যৰ ধৰ্মৰ লগতো আমাৰ এই বিষয়টো অলপ অলপ এই বিবাহ বিধিখন নিমিলে সেই ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই অসুবিধাৰ কাৰণে এতিয়া আমি কথাটো স্পষ্টভাৱেৰে এই বিবাহ সেইটো লৈ পেলাই কোনো আমাৰ মতানৈক্য অকণমান আহি পৰিছে গতিকে আমাৰ ধৰ্মত লৈ পেলাই বা বিবাহত লৈ যে অন্য কথা কোনো নাছিলে অন্য কোনো গণ্ডগোল নাছিল কেৱল এটাই মাত্ৰ আমি অসুবিধা পাইছোঁ সেইটোৱেই হৈছে যে খাদ্য সামগ্ৰী অন্ন যোনে যোনে নকৰে বিচাৰ জাতি কুল হৈল ভ্ৰষ্ট